হয় মই জনা মতে বিশেষকৈ অসমত স্বাস্থ্যসেৱাৰ বিত্তীয় যি সাহাৰ্য্য আৰু বয়সৰ পৰিশোধ যি চৰকাৰী আঁচনি আৰু পকেটৰ পৰা ওলোৱা ধন খৰচৰ জৰিয়তে যিহেতু পৰিচালিত কৰা হয় দৰিদ্ৰ পৰিয়ালৰ লোকসকলক চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আহিছে আমি দেখিবলৈ পাইছোঁ যে দেখিবলৈ পাইছোঁ যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডখনৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ লোক সকলক পাঁচ লাখ টকা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আহিছে যিহেতু বিশেষকৈ হাৰ্ডৰ কিডনী কেঞ্চাৰ এই এইকেইটা ৰোগত বেছিকৈ চিকিৎসা প্ৰদান কৰিছে আজিকালি আমি দেখা পোৱা গৈছোঁ যে জ্বৰৰ জ্বৰ পানীলগাৰপৰা ধৰি ডাঙৰ ৰোগলৈকে এই আয়ুষ্মান কাৰ্ডখনৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ লোকসকলক চিকিৎচা কৰা হৈছে তাৰ উপৰিও যিহেতু ৰোগীসকলৰ পকেট খৰচো নোহোৱা নহয় ইয়াৰ উপৰিও আমি দেখিবলৈ পাওঁ যে কিছুমান দৰিদ্ৰ পৰিয়ালৰ লোকসকল এই বিনামূলীয়া আয়ুষ্মান কাৰ্ডখনৰপৰাও কাৰ্ডখনৰপৰাও বঞ্চিত হ'ব লগা হৈছে